হেল্ল' হয় মই কৈছিলোঁ হয় হয় আপোনালোকে ট্ৰিপ প্লেন কৰিছে জাতিংগালৈকে আচ্ছা আচ্ছা হয় হয় পেকেজ হিচাপে লৈছে নে এনে আচ্ছা দহ হাজাৰ টকা

হয় হয় অঁ জাতিংগা কিবা বিশেষ ঠাই চাই ফুৰিবলৈনে নে লোকেল কিবা

হয় হয় হয় বুজিছোঁ আপোনোক অকল অঁ হয় সেই মই আপোনাক সুধিব বিচিছিলোঁ যে আপোনালোক অকল জেণ্টছ্ হিচাপে লৈছে নে সকলোকে ইনক্লুড কৰিছে অঁ মই জানিব বিচাৰছিলোঁ যে সেই আপুনি অক অকল জেণ্টছ্ হিচাপে লৈছে নে লেডিজ জেণ্টছ্ চবকে ইনক্লুড কৰ আচ্ছা আচ্ছা ত' তেওঁলোকৰ থকা খোৱা ব্যৱস্থা অলপ বেলেগ ন

অঁ মোৰ ঘৰ দিমৌ হয় হয় হয় ঠিক আছে বাৰু দিয়ক কিবা কিমান টাইম পৰা ওলাব আচ্ছা আচ্ছা আৰু তাত পা পাওঁতে কিমান টাইম লাগিব এষ্টিমেট আচ্ছা ঠিক আছে অঁ কেতিয়ালৈকে ট্রিপটো আপোনালোকে হেৰি কৰিছে লাষ্ট ডে'ট কেতিয়া পইচা দিয়াৰ আচ্ছা ঠিক আছে বাৰু মই আপোনাক গধূলিকৈ ফোন কৰি জনাই আছো হয় হয় দিয়ক ঠিক আছে মই আপোনাক গধূলিকৈ ফোন কৰি জনাই দিম ঠিক আছে ঠিক আছে থেংক ইউ দিয়ক মই গধূলিকৈ জনাই আছো আপোনাক